ৰন্ধনৰ ক্ষেত্ৰত আমি যিহেতু সকলোবোৰ সামগ্ৰী যোগাৰ কৰি ল'ব লাগে আগতীয়াকৈ যেনে কেৰাহী তেল পিঁয়াজ ৰচুন জলকীয়া নিমখ হালধি ইত্যাদি তেনেদৰে গাহৰি মাংসৰ ক্ষেত্ৰত আমি প্ৰথমে কুকাৰত গাহৰি মাংসখিনি ভাল দৰে বইল হ'বলৈ দিব লাগে তেতিয়া আমি মাংসটো ভাল দৰে সিজা বা তাৰপৰা ওলোৱা বীজাণুটো নাইকিয়া হোৱা বুলি ভাবোঁ সেই মাংসখিনি বইল হ'বলৈ দি আমি তাৰপাছতে তাৰ তাত প্ৰয়োজন হোৱা সামগ্ৰীখিনি যেনে কেৰাহী পিঁয়াজ জলকীয়া ৰচুন এনেদৰে সামগ্ৰীবোৰ যোগাৰ কৰি ল'ব লাগে কুকাৰত সিজিবলৈ দিয়া মাংসখিনিৰ পানীটো নাইকিয়া কৰি ল'ব লাগে কেৰাহীখনত তেল দি তেলখিনি গৰম হ'বলৈ দি তাত পিঁয়াজ জলকীয়া ৰচুন সেই মিশ্ৰণখিনি ভালদৰে সিজিবলৈ দিব লাগে সিজিবলৈ দিয়াৰ পাছত মাংসখিনি তাত দিব লাগে কাঢ়ি থোৱা সেইখিনি দিয়াৰ পাছত ভালদৰে ভাজিব লাগে ভাজি পিনি তাত নিমখ হালধি দিব লাগে সেইখিনি দিয়াৰ পাছত আমি তাত বিভিন্ন ধৰণৰ শাক পাচলিও দিব পাৰোঁ বা ঢাকোন দি ভাজি ভাজি শেষত পানী দি উতলাব লাগে তাত শেষত ধনীয়াও দিব পাৰে ঠিক তেনেদৰে ব্ৰয়লাৰ মাংসৰ ক্ষেত্ৰত মাংসখিনি প্ৰথমে বইল হ'বলৈ দি কেৰাহীত তেল পিঁয়াজ ৰচুন জলকীয়া আদি মিশ্ৰণখিনি ভালদৰে সিজিবলৈ দি মাংসখিনি কেৰাহীত দি দিব লাগে দি দিয়াৰ পাছত আলু বিলাহী বা অন্য সাম শাক শাক পাচলি তেনেদৰেই দিব পাৰিব তেনেদৰেই আমি ৰন্ধনৰ ক্ষেত্ৰত সকলোবোৰ সামগ্ৰী যোগাৰ কৰি এখন ব্যঞ্জন প্ৰস্তুত কৰিব পাৰোঁ